হেল্ল' অঁ কোনে ক'লে বাৰু অঁ হয় কওকচোন

হয় হয় আমাৰ ইয়াত বেষ্ট কোৱালিটিৰ চোফা চেটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঘৰৰ সামগ্ৰী পাব আপোনাক এতিয়া কেনেধৰণৰ চোফা চেটৰ প্ৰয়োজন আছিল হয় আমাৰ দোকানত নতুনকৈ সিমানটো ৰেঞ্জৰ এই চোফা চেট আহিছে আপুনি চাই যাব পাৰিব অঁ বহিবলৈ হওক বা আপোনাৰ বিভিন্ন ক্ষেত্ৰত কমফৰ্টেবল ফিল পাব আপুনি সেই চোফা চেটযোৰত পাব পাব আৰু আপোনাৰ বাজেটটো কিমান কৈছিল দহ হেজাৰমান দহ হেজাৰ আৰু চোফা চেটৰ বাজেটটো আপুনি কিমান কৈছিল মোক ফিফটি এব'ভ নহ্ অঁ পাব নিশ্চয় পাব আমাৰ ইয়াত ভাল ভাল কোৱালিটিৰ চোফা চেট আছে আৰু ষ্টক আহি আছে আমাৰ হয় হয় নিশ্চয় নিশ্চয় আহিব আপুনি হয় হয় হ'ব আৰু আমাৰ ইয়াত আমাৰ ইয়াত এটা ভাল কথা যে আমাৰ এক্সেঞ্জ পলিচি এটা আছে হয় কি ক'লে অঁ ঠিক আছে হ'ব দিয়ক হ'ব দিয়ক আপুনি আহিব নিশ্চয় চাই যাবহি অঁ ঠিক আছে দিয়ক